নিৰ্দিষ্ট ব্যক্তিৰ ক্ষেত্ৰত কোনোবা গদ্য কবিতা উপহাৰ হিচাপে দিয়া নহয় কিন্তু কিবা আলোচনী বা অন্যান্য ক্ষেত্ৰত প্ৰকাশৰ বাবে কোনো কোনো সময়ত গদ্য বা কবিতা লিখা হয় আৰু প্ৰচাৰৰ পিছত দেখা যায় যে পঢ়ুৱৈসকলে সেইটো গ্ৰহণ কৰে বা ভাল হৈছে বুলি প্ৰশংসাও কৰে আৰু বিশেষভাৱে জনসমাদিত নহ'লেও কোনো ক্ষেত্ৰত মই লিখা গদ্য বা কবিতাসমূহ কোনো কোনো পঢ়ুৱে সলগা দেখা যায়